শুনাচোন ভাইটি সেইদিনা টাউনলৈ যাওঁতে মোৰ মানি বেগটো চুৰী হৈ গ'ল তাত মোৰ পান কাৰ্ডটো আছিলে তুমি বাৰু মোক নতুনকৈ পান কাৰ্ড এটা বনাই দিব পাৰিবা নাই হয় মোৰ ডকু নতুনকৈ দিবলৈ আগৰ এটা ৰিচিপ্ট আছিল ৰিচিপ্টটোত হ'বনে যদি হয় মই তোমাক নতুন ৰিচিপটো দি দিম আৰু কি কি ডকুমেণ্টছ লাগে সেই সকলো ডকুমেণ্টছখিনি দিম তুমি মোক সোনকালে পাৰা যদি সেই পেন কাৰ্ডখন বনাই দিয়াচোন